বন দৰৱে বজাৰৰ এলোপেথিক হোমিঅ' দৰৱতকৈ বেছিয়ে কামত দিয়ে খালি চববোৰ বেমাৰতে নহয় এতিয়া আমি কাঁহত তিতাবাহক আৰু মৌ জোলৰ ৰস খাব পাৰোঁ মানিমুনি জালুক লেটা গুটিৰ লগত খুন্দি ৰস খাব পাৰোঁ তুলসী পাতৰ লগত মৌ জোলৰ ৰস খাব পাৰোঁ তুলসী পাতে আকৌ মুখৰ বেয়া দুৰ্গন্ধ নাইকিয়া কৰে পেট বিষত মানিমুনিৰ ৰস আৰু ভেলাইলতা আকৌ মাটিকান্দুৰীও খাব পাৰোঁ তেজ কমিলে কল পচলা বীট গাজৰ ডালিম খাব পাৰি পেট চলিলে মধুৰী গছৰ কোমল কোমল আগবিলাক ছিঙি আনি পিচি খাব পাৰি কাটিলে নাৰ্জী ফুলৰ পাত পিচি সানিলে তেজ ওলোৱা লগালগ বন্ধ হৈ যায় এই কিবাকিবি মলমৰ দৰকাৰেই নহয় এইবিলাক ঔষধৰ তুলনাত কিনা দৰৱ ব্যৱহাৰ নকৰাকৈও পাৰি কিন্তু এতিয়াচোন মানুহবিলাক কিমান বেমাৰ গেছ প্ৰেছাৰ চুগাৰ এইবিলাকত বাৰু ডক্তৰীৰ দৰৱ লাগে